ওজন কমাবলৈ প্ৰথমতে আমি ৰাতিপুৱা উঠি ৰাতিপুৱা সোনকালে উঠি দৌৰিব লাগিব ইয়াৰ উপৰি যিবোৰ আমি খাদ্য হিচাপে গ্ৰহণ কৰা যিবোৰ আহাৰ আছে সেই আহাৰবোৰৰ ক্ষেত্ৰত বিশেষ কিছুমান আহাৰ লঘু আহাৰ গ্ৰহণ কৰিব লাগে ভাতৰ ঠাইত কেতিয়াবা ধৰক আলু আদি লঘু আহাৰ যিমানবোৰ যিমান লঘু আহাৰ আছে সেই লঘু আহাৰবোৰ গ্রহণ কৰিব লাগিব আৰু নিজ যিবোৰ ব্যায়াম আছে যোগ যোগাসন আছে সেই যোগাসন সমূহ কৰি পেলাই ওজন কমাব পৰা যায় ইয়াৰ উপৰি জিম গৈয়ো আমি নিজৰ গাৰ ওজন কমাব পাৰোঁ